হাঁহ কুকুৰা বিশেষকৈ মই ঘৰত অকলে পুহি লাভৱান হোৱাতকৈ গোটত পুহি মই বেছি লাভৱান হৈছোঁ বুলি ভাবোঁ কাৰণ গোটত আমি দহগৰাকী লগলাগি কামবিলাক কৰোঁ সময়মতে দানা পানী দৰৱ পাতি চাফচিকুণ সকলোবিলাক কৰাৰ সুবিধা হয় দহগৰাকীয়ে গোটত ভালকৈ আমি গড়াল বনাই তাত দানা পানীৰ কাৰণে যোগান ধৰোঁ আৰু গৰমৰ দিনত ফেন ব্যৱহাৰ কৰোঁ নহ'লে কুকুৰাবিলাক মৰি যায় এই গোটত দহগৰাকীয়ে আমি মানে পাল পাতি লওঁ পাল পাতি ল'লে আমাৰ মানে সুবিধা হয় চাৰিগৰাকী তিনিগৰাকী তেনেকৈ দানা সময়মতে দিবলৈ দৰৱ পাতি চাফচিকুণ কৰিবলৈ অহা যোৱা কৰা হয় ঘৰটো অৱশ্যে অলপ দূৰত হয় আৰু একমাহ ডেৰমাহত আমি পোৱালিবিলাক বিক্ৰী কৰিব পাৰোঁ মাংসৰ কাৰণে ঘৰতো খোৱা হয় বিক্ৰীও কৰা হয় আমাক বেংকে বহুতখিনি সুবিধা দিলে গোটত পোহা কাৰণে প্ৰতি মাহে মাহে আমি মানে পোৱালিবিলাক আনোঁ আৰু ডাঙৰখিনি বিক্ৰী কৰি দিওঁ সৰুখিনি আকৌ ভৰাওঁ আকৌ সেইখিনি এমাহ হোৱাৰ পিছত আকৌ বিক্ৰী কৰোঁ তেনেকৈ আমাৰ বহুত মানে লাভৱান হৈছে বুলি মই ভাবোঁ কুকুৰাবিলাক পুহি আমি বেংকৰ ঋণবিলাকো মাৰিব পাৰোঁ সেইটো কাৰণে আমি হাঁহ কুকুৰা পোহোঁ ভালেখিনি মানে সুবিধা হৈছে আৰু লাভজনক হৈছোঁ বুলি মই ভাবোঁ হাঁহ কুকুৰা পুহি আমি আমি বহুতো লাভৱান হৈছোঁ